হেল্ল' অ' অ' হয় কোনে কৈছিলে অ' হয় নেকি ঠিক আছে কওকচোন কি আছিল কথা আচ্ছা আচ্ছা মইতো মানে অলৰেদি এখন শ্বৰ্ট ফিল্মত কৰিয়ে আছোঁ গতিকে আপুনি হেৰি টাইম টেবুলটো কেনেকুৱা আৰু অলপ বাৰু পইচাটো কথাটো আৰু এক্টিঙটো মানে কি হ'ব সেইটো বেছি ইম্পৰ্টেণ্ট এক্টিঙটো কি হ'বনো হয় আচ্ছা ৰাতিটো মোৰ মানে অলপমান দিগদাৰ হ'ব কাৰণ মই অলৰেদি এখন শ্বৰ্ট ফিল্ম কৰিয়ে আছোঁ গতিকে টাইম টেবুলটো মই ইয়াতো মিলাব লাগিব আৰু ঠিক আছে অ' বাৰু যদি অ' কিমানমান হ'ব বাৰু মোক তাৰ হেৰিটো কৈ দিয়কচোন তেতিয়া মই অলপমান ভাবিব পাৰিম যে মই কৰিম নে নকৰিম নাই নাই সেইটো সেইটোতো অলপমান মানে কম হৈ যাব ন যদি আপুনি যদি টেন থাউজেণমান দিব পাৰে তেনেহ'লে মই অলপ এবাৰ ভাবি চাব পাৰো অ' সেইটো কাৰণেতো মোক বাৰু বহুতেই বিচাৰে কিন্তু আছলতে মই চবকেতো আৰু দিব নোৱাৰো ন টাইমটো গতিকে ময়ো অলপমান চাই চিন্তি দিব লাগিব আৰু পইচাৰো কথা আছে দিয়কচোন ঠিক আছে বাৰু বাইদ' মই ঠিক আছে ঠিক আছে বাইদ' মই মো মোৰ বাৰু অলপ মোৰ এটা মানে একটিং হেৰি আহি আছে মই ৰাখিছোঁ হা এতিয়া বাই